আমাৰ স্থানীয় বা আঞ্চলিক পৰ্যটনৰ আকৰ্ষণৰ কেন্দ্ৰ বুলি কবলৈ গ'লে ক'ব পাৰো দিকপাল লাহনে প্ৰস্তুত কৰা গ্ৰাম্য় অনুভূতিৰ কথা তেওঁ পুৰণি সম্পদসমূহ সংৰক্ষণ কৰি আমাৰ সমাজখনৰ কাৰণে এটা উদাহৰণ হৈ পৰিছে আৰু তেওঁৰ যিখন গ্ৰাম্য় অনুভূতি তেওঁৰ সেই গ্ৰাম্য় অনুভূতিখনলৈ দেশ বিদেশৰ পৰা পৰ্যটকসকল আহি সেইসমূহ সম্পদ চাইহি আৰু তেওঁ বহুত পুৰণিকলীয়া যেনে যেনে জাপি যেনে জাকৈ এইসমূহ আমাৰ যিখিনি বৰ্তমান হেৰাই গৈছে সেই সম্পদসমূহ তেওঁ ধৰি ৰাখিবলৈ যিটো অপ্ৰাণ চেষ্টা কৰিছে সেইটো বহুত লেখত লবলগীয়া আৰু তেওঁ তাত পৰ্যটকসকল আহি থাকিব পৰাকৈও ব্য়ৱস্থা কৰিছে আৰু তেওঁ যিটো পৰিৱেশ শত সেই গ্ৰাম্য় অনুভূতিখন প্ৰস্তুত কৰিছে সেই পৰিৱেশটো বহুতো ধুনীয়া আৰু আটক ধুনীয়া আৰু এইফালে ক'ব পাৰো টঙীঘৰৰ কথা টঙীঘৰ হৈছে এখন জৈৱিক কৃষি কৰা এখন পৰ্যটকস্থলী য'ত তেওঁলোকে জৈৱিক সাৰ প্ৰস্তুত কৰি তাত শাক পাচলি খেতি কৰিছে আৰু সেই শাক পাচলিবোৰ তেওঁলোকে সুলভ মূল্য়ত বিক্ৰী কৰিবলৈ চেষ্টা কৰি আহিছে আৰু তাৰ উপৰিও তেওঁলোকে পৰ্যটকসকল গৈ এক মনোৰম পৰিৱেশ উপভোগ কৰিব পৰাকৈও এক পৰ্যটকস্থলী বনাইছে আৰু তাৰ উপৰিও ক'ব পাৰো বেম্বোঝৰ কথা এখন অন্য়তম ৰেষ্টুৰেণ্ট তাত তেওঁলোকে বাঁহেৰে নিৰ্মিত কিছুমান সামগ্ৰী বনায় মানুহক আটক ধুনীয়াকৈ সজাই পৰাই তোলাইছে আৰু সেইখনো এখন অন্য়তম